হয় লক্ষীমপুৰ জিলাখনত বহুতো আখ্যান চলি আহিছে আৰু বিশেষ ক'বলৈ গ'লেটো আমাৰ লক্ষীমপুৰ জিলাখনৰ যোনটো নাম লক্ষীমপুৰ সেই নামটোয়েই লক্ষী দেৱীৰ ইয়াত বাস কৰে কাৰণে লক্ষীমপুৰ জিলাখনৰ নাম লক্ষীমপুৰ বুলি জনা যায় আৰু আগতে ইয়াত লক্ষীদেৱী আছিল নে নাই সেইটোতো বিশেষ গম নাপাওঁ কিন্তু আমাৰ লক্ষীমপুৰ জিলাখনৰ মাজেদি যোনখন নদী বৈ গৈছে সোৱনসিৰি আৰু ৰঙানদী সেই দুখন নদীয়ে আগৰ দিনত বহুতো খেতিৰ কাৰণে সুবিধা কৰি দিছিলে নদীৰ যোনখিনি পানী হয় সেই পানীখিনি আহি আমাৰ পথাৰত পৰে আৰু পথাৰত আগতেটো ৱাটাৰ পাম্প বা টিউবৱেল মটৰৰ সুবিধা নাছিল পানী দিবৰ কাৰণে তেতিয়া সেই নদীৰ পানীয়েই আহি আমাৰ খেতিত যথেষ্ট সহায় কৰিছিল আৰু সেই খেতিটো বহুতো ভাল হৈছিল আৰু ইয়াত তেনেকে স্থান বা মনোগ্ৰাহী কাহিনী বুলিবলৈ আমাৰ ডেকা আছে আমি আগত শুনিবলৈ পোৱা মতে আগতে তাত এজন অসমীয়া আৰু এজন মুছলমান দুজন ব্যক্তি তাত বাস কৰিছিল আৰু তেওঁলোকে দুইজন একেলগেই সেৱা কৰিছিলে তাতে দুইজন একেলগে আছিলে আজিলেকে হয়তো বেলেগ ক'তো আছেনে নাই মই গম নাপাওঁ আজিলৈকে শুনা নাই যে হিন্দু মুছলমানে একেটা মন্দিৰত একেলগে পূজা কৰিব পাৰে কিন্তু ডেকা হিন্দু মুছলমান একেলগ হৈ পূজা কৰিব পাৰে আৰু সেই দুজন যোনদুজন আছিলে ডেকা ফকিৰ আৰু এজন আছিলে নামটো মই পাহৰিছোঁ সেই দুজন মৃত্যু হোৱা পিছত মাজৰাতি তেওঁলোকক এজনক কবৰ দিয়া হৈছিল আৰু এজনক জ্বলাই দিয়া হৈছিল আৰু তেওঁলোকে মৃত্যু হোৱাৰ পিছত বহুতে তেওঁলোকক দেখিছো বুলি কোৱা শুনোঁ আৰু আগতেটো কোৱা শুনোঁ যে তেওঁলোকৰ এজনে নিজৰ পেটৰ পেটু ওলিয়াই ধুই আকৌ ভৰাই থৈ দিব পাৰিছিল তেনেকে সেইখন এখন আছে আৰু লক্ষীদেৱী বুলি ক'লে এখন আমাৰ ইয়াত পদুমণি আই থান আছে যেতিয়া মানুহৰ বসন্ত ওলায় বা আই ওলায় তেতিয়া তাত চাকি দিলে ভাল হয়